মই কুৰ্টা এটা অৰ্ডাৰ দিছিলোঁ আজি আহি পালে মোৰ খুবেই ভাল লাগিছে কুৰ্টাটো কাৰণ হালধীয়া ৰঙৰ হয় তাৰপিছত মই বিচাৰিছিলোঁ চুটি হওঁক আৰু হাতটো অলপ কটা হওঁক আজি আজিকালি নতুন ট্ৰেণ্ড ওলাইছে হালধীয়া ৰঙৰ কুৰ্টাটো মোৰ খুবেই ভাল লাগিছে কাৰণ কাপোৰটোও ইমান ভাল আৰু আগে পিছে মই ইয়াতে অৰ্ডাৰ দি আছিলোঁ কুৰ্টাটো আহি আহোঁতেই মই গম পাইছোঁ যে কাপোৰটো ভাল হ'ব বুলি আৰু ভালেই হৈছে কাপোৰটো মোৰ সেইটো কাৰণে খুবেই ভাল লাগিছে পিছৰ ছাইদৰ গলাৰ কাটটোও মোৰ ভাল লাগিছে আগফালেও ভাল লাগিছে তাৰ পিছত জিনছৰ লগতো মই পিন্ধিব পাৰিম বা এনেকৈ পেণ্টৰ লগতো বেলেগ পিন্ধিব পাৰিম চেলোৱাৰ হিচাপেও পিন্ধিব পাৰিম সেইটোৰ বাবে খুবেই ভাল লাগিছে আৰু কুৰ্টাটোৰ অলপ এমব্ৰইডাৰি আছে তলৰ ফালে আৰু ওপৰফালে অকণমান ধুনীয়া ধুনীয়া ডিজাইন দিয়া সৰু সৰু সৰু ফুলৰ চাপবোৰ আছে খুবেই ভাল লাগিছে কাপোৰটোৰ মই লোৱা আজি পাঁচদিনেই হ'ল মই অৰ্ডাৰ দিয়া পাঁচদিনৰ মূৰত আহি পাইছে আৰু মোৰ ভালেই লাগিছে যে তেওঁলোকে পাঁচদিনৰ ভিতৰতে মোক দি দিয়ে কুৰ্টাটো আগে পিছেও মই অৰ্ডাৰ দিছোঁ আগে পিছেও যিমানখিনি মোক কুৰ্টা দিছে বা বেলেগ কিবা কাপোৰ দিছে খুবেই ভাল আহিছে ভাল লাগিছে এনেকেই মোৰ আৰু ভাল কাপোৰ পাওঁ ময়ো তাকেই বিচাৰোঁ এনেকুৱা ভাল ভাল প্ৰডাক্ট সকলোৱে পায় মই সেইটোৱে ক'ব খুজিছোঁ মোৰ কুৰ্টাটোৰ অলপ ভাবিছিলোঁ এতিয়া মই কুৰ্টাটো কাইলৈ এটা জেগা আছে এই কেন্দুগুৰি থান মই তাতেই পিন্ধি যাম ভাবিছিলোঁ চেলোৱাৰৰূপে মই পিন্ধি যাম তাকেই মোৰ ভাল লাগিছে কুৰ্টাটো দেখিকেনে মোৰ খুবেই ভাল লাগিছে আনেও এনেকুৱা প্ৰশংসিত হওঁক কুৰ্টা এনেকুৱা পাইকিনে